দুপৰীয়া আৰু ৰাতিৰ বাবে সাধাৰণতে ভাতটো থাকেই তাৰ উপৰিও দুপৰীয়া শাকৰ ভাজি এই খাৰ তিতা শাক তিতা বস্তু ভাজি এনেধৰণৰ বস্তুবোৰ দুপৰীয়া সাধাৰণতে খোৱা হয় ৰাতি সেইবোৰ বনোৱা নাযায় যেনেধৰণে তিতাফুল আৰু মাটিদাইলৰ খাৰ প্ৰথমতে মাটিদাইলকেইটা অলপ সময় তিয়াই থৈ দিব লাগে তিয়াই থোৱাৰ পাছত মাটিদাইলকেইটা ধুনীয়াকৈ ধুই চফা কৰি কুকাৰত মাটিদাইলকেইটা দি ভীমকলৰ বাকলি শুকোৱাই থোৱা তাৰে পূৰি ঠাণ্ডা পানীত দি সেই পানীটো খাৰটো আমি মাটিদাইলকেইটাত মাটিদাইলখিনিত দি ঢালি দিব লাগে ঢালি দিয়াৰ পাছত তাৰপিছত তাত অলপ নিমখ দিব লাগে নিমখ দি চাৰি পাঁচটা মান হুইচেল মৰোৱাৰ পাছত আমি গেছটো অ'ফ কৰি দিব লাগে অ'ফ কৰাৰ পাছত আমি কি কৰিম তিতাফুলখিনি তিয়াই অলপ সময় তিয়াই থৈ ধুনীয়াকৈ ধুই চফা কৰি উলিয়াই লৈ কেৰাহি এখনত অলপ তেল গৰম কৰি সৰিয়হৰ মিঠাতেল দেই গৰম কৰি তাত কেইফুটামান নহৰু অকণমান থেতেলিয়াই আৰু কেঁচা জলকীয়া দুটা বা তিনিটা দি তাত আমি অলপ ভাজিম ভাজি তিতাফুলখিনি তাত দি দিম দি পিনে তিতাফুলখিনি অকণমান ভাজি সেই দাইলখিনি তাত ঢালি অলপ সময় উতলাম উতলোৱাৰ পাছত অলপ যেতিয়া ডাঠ হৈ যাব ডাঠ হৈ যোৱাৰ পিছত নমাই দিওঁ নমাই দিয়া পাছত অলপ ঠাণ্ডা হোৱা পাছত সেইখিনি আমি দুপৰীয়া ভাতৰ লগত খাব পাৰোঁ আৰু ৰাতি আমি সাধাৰণতে এই পকৰি বা পাপৰ তৰকাৰি আলু পাপৰ তৰকাৰি বা মাংস মাছ বাৰু দুপৰীয়াও খাওঁ ৰাতিও খাওঁ মাংসটো সাধাৰণতে ৰাতিয়ে খোৱা হয় আমাৰ মাংস খাওঁ তাৰপিছত আপোনাৰ ধৰি লওক এনেকুৱা ধৰণৰ যিবোৰ যিবোৰ ভাজি চব্জিয়ে গেছ নকৰে তেনেধৰণৰ চব্জিবোৰ সাধাৰণতে আমি ৰাতি বনাওঁ ৰাতি খাওঁ আৰু চাটনি পিটিকা এনেকুৱা ধৰণৰ খাদ্যবোৰ আমি ৰাতি খাওঁ দিনত পিটিকা বা এনেকুৱাবোৰ সাধাৰণতে খুব কম খোৱা হয় আৰু কেতিয়াবা মানে ধৰি লওক আমি এই তিতাকেৰেলা ভাজি বা নিমপাত নিমপাতবোৰ শুকুৱাই থৈ দিব লাগে মহানিমৰ পাতবোৰ শুকুৱাই থৈ পিনে অকণমান তেল দি পিনে তাত নিমখ অকণ দি তেলতে অকণমান তেল দিব লাগে তেলতে নিমখ অকণ দি তাত নিমপাতখিনি অকণমান মচমচীয়া হোৱালৈকে ভাজি গেছটো কমাই তাত আমি থৈ দিব লাগে থৈ দিয়া পাছত খাবলৈ ভাতৰ লগত খাবলৈ বিৰাট ভাল লাগে সেই সেইবোৰ সাধাৰণতে দুপৰীয়া খোৱা হয় তেনেধৰণৰ খাদ্যবোৰ দুপৰীয়া খাওঁ এই ৰঙালাও ভাজি হওক ৰঙলাও ভাজি দিনটো খাওঁ ৰাতিও খাওঁ তেনেধৰণৰ কিছুমান মানে খাদ্য ধৰি লওক যিবোৰ বন্ধাকবি ভাজি হওক বা তেনেকুৱা ভাজিবোৰ ৰাতিও খাওঁ দুপৰীয়াও খাওঁ কিন্তু মানে সাধাৰণতে শাকৰ ভাজিবোৰ দুপৰীয়াহে খাওঁ ৰাতি নাখাওঁ ৰাতি খোৱা নাযায় ৰাতি খালে শাকৰ ভাজিবোৰ সাধাৰণতে গেছ হয় বুলি মানে ভাবোঁ সেইটো কাৰণেই নবনাওঁ আৰু বাকীবোৰতো প্ৰায় ৰাতিয়ে দিনে ৰাতি আৰু দুপৰীয়া দুইটা সময়তে খোৱা যায়